অঁ কি কৰিছে অঁ ভালনে অঁ এই ভাল ভাল ভাত পানী খালে অঁ এই পিকনিক এটা উলিয়াইছিলোঁ সেই দিচাংমুখলৈ হেৰি কি বুলি কয় যাব নেকি অঁ হেৰি কি কয় আপোনালোকৰ

এই পাঁচশ বিছ টকাকৈ তুলিছোঁ সেই দিচাংমুখলৈ যে খোৱা বোৱা চাও হ'ব আৰু অঁ আপোনালোকৰ হেৰি কিমান যাব অঁ অঁ আপোনালোকৰ পোৱালিকেইজনী যাব নহয় অঁ পোৱালীকেইজনী আঢ়ৈশকৈ দিলেও হ'ব অঁ মানুহ যাব ত্ৰিছটামানে যাব বাছ লৈছোঁ অঁ সেই বাছ লৈছোঁ যে সেইটো কাৰণে মানুহ অলপ যাব আৰু তাৰপৰা সেই বোলো আপোনালোকৰ যায় নি সেই সুধি চাইছোঁ অঁ অঁ আপোনালোকৰ হেৰি কি কয় হয় আৰু এনেই কিমান মানুহ হেৰি আৰু যাব তাত গম পায় নেকি বাৰু অঁ অঁ এই ওচৰৰ মানুহবোৰক হেৰি সুধিবচোন কিছুমানক হেৰি যায় নেকি আপোনালোকৰ ঘৰৰ সেই ওচৰৰ মানুহক সুধিবচোন হেৰি কি কয় যায় নেকি এনেকৈ সেই দিচাংমুখলৈ পিকনিক উলিয়াইছে বুলি হেৰি যাবি নেকি এনেকৈ সুধিবচোন অঁ অঁ আপুনি মানে সেই হেৰি কি কয় পোৱালীকেইজনী আৰু আপোনালোক আপোনালোকৰ কোন কোন যাব অঁ অঁ হেৰি কি কয় আৰু আপোনালোকৰ ঘৰৰ কোনোবা ফেমিলি হেৰি আছে নেকি এতিয়া সংঘক সুধিবচোন অঁ সেই সেই এই আকৌ সেই খোৱা বোৱা সেই লিষ্টখন বনাব লাগিব যে অঁ সেই খোৱা বোৱা সেই লিষ্টখন বনাবৰ কাৰণে এই মানে সেইখিনি লাগিব আৰু গোটেইখিনি কোন কেনেকৈ কিমান যায় আকৌ সেই পইচাটো কথা আছে নহয় কিমান কেনেকৈ পইচা তুলিলে হেৰি হ'ব অঁ সেই হেৰি কিছুমানে দিছে আৰু হ'লেও এতিয়া আপোনালোকৰ নামটো লিখি থৈ দিব পাৰিম যদি খাতাংকৈ যায় অঁ অঁ আপুনি খালি হেৰি কি কয় ভালকৈ জনাব আকৌ নহ'লে আৰু পিছত আকৌ এইবোৰ মেনেজ কৰিবলৈ দিগদাৰ হ'ব যে অঁ অঁ সেই যায়নে নেযায় ভালকৈ হেৰি ক'ব আৰু কথাটো ন'হলে আকৌ পিছত আমাৰ আকৌ যাওঁ নেযাওঁ ক'লে আকৌ পিছত আমাৰ সেই গণ্ডগোল লাগিব অঁ চবত অঁ অঁ আপোনালোকৰ সেই পোৱালিকেইজনী আঢ়ৈশকৈ দিব ডাঙৰকেইটা পাঁচশ বিছ টকাকৈ অঁ আকৌ সেই খোৱা বোৱাটো চব আকৌ সেই তাতে থাকিব যে অঁ আপোনালোকে আকৌ সেই পিছত নেযাওঁ বুলি নক'ব আকৌ অঁ আপোনালোকৰ তেতিয়াহ'লে চাৰিটা ধৰিম ন অঁ আগতে দিচাংমুখলৈ হেৰি গৈছেনে অঁ আগতে মানে কেতিয়াও যোৱা নাই ন তালৈ অঁ অঁ কমলাবাৰীলৈ এনেকৈ পিকনিকৰ হেৰিয়তে গৈছেনে নে ইভাগে ঘৰৰ ফেমিলিৰ লগত গৈছে অঁ অঁ পিকনিক এনেকৈ তাত মানে খাই বৈ আহিছেনে অঁ অঁ অঁ এইবাৰ তেতিয়'লে দিচাংমুখলৈ ওলাব আৰু অঁ অঁ তাৰপিছত সেই হেৰি কি কয় আপোনালোকৰ সেই ঘৰৰ কোনোবা ওচৰৰ মানুহো যায় নেকি সুধি পিনে মোক কথাটো ক'ব অঁ অঁ নহ'লে আকৌ সেই দিগদাৰ হ'ব যে আকৌ পিছত মানুহ ইয়াতো হ'ব আকৌ আপুনিও সুধি দিব এতিয়া সোনকালে সুধি দিব অঁ অঁ আপোনাৰ হেৰি কি কয় এইটো নাম্বাৰতে ফোন কৰিব অঁ আকৌ সেই ডাইৰেক্ট হেৰি পইচা পইচাই দি পঠিয়াই দিব আমি মানে সেই নাম লিখিলোঁ অঁ আকৌ সেই নাম লিখি পিছত আকৌ এইবোৰ কটা কটি কৰিলে দিগদাৰ হ'ব দেই অঁ ডাইৰেক্ট যাম বুলি ভাবিছে নহয় ন অঁ অ হেৰি কি কয় দিচাংমুখ শিৱসাগৰ দেই অঁ পোৱালীকেইজনীও লৈ ল'ব পোৱালিকেইজনী আঢ়ৈশকৈ দিব

অঁ অঁ ঠিক আছে তেতিয়াহ'লে হ'ব দিয়ক ওলাব দেই অঁ হ'ব